অ দাদা আপোনাক এদিন লগ পাইছিলোঁ যে শিৱসাগৰত খেলোঁতে নাম্বাৰটো লৈছিলোঁ যে অ দাদা আপুনি মৰাণ আহিব নেকি বাৰু খেল খেলৰ

অ ঠিক আছে দাদা মই মানে নতুন খেল খেলিম বুলি ভাবিছোঁ মানে এ আগৰ পৰা খেলোঁৱেই সেইটো কাৰণে মানে অলপ এডভাইচ লাগিছিলে ঠিক আছে আপুনি আহিব ম জনাব তেনে আহিলে অ অ ঠিক আছে